আটাইতকৈও মোৰ প্ৰিয় ঠাইখন হৈছে শিৱসাগৰ মোৰ ঘৰ বিশেষকৈ মাজুলীত মই এতিয়া মাজুলীৰ পৰা শিৱসাগৰলৈ যাবলৈ হ'লে আমি দুটা ৰাস্তাত যাব লাগিব এক নম্বৰত যাব লাগিব ঘাট পাৰ হৈ আমি ঘাটত ফেৰিয়ে পাৰ হ'লোঁ ফেৰিয়ে পাৰ হৈ নিমাটি ঘাট পালোঁগৈ নিমাটি ঘাটত আমি গাড়ীত উঠি শিৱসাগৰ গ'লো এটা ৰাস্তা দুই নম্বৰ ৰাস্তাটো হ'ল আমি লখিমপুৰ ডিষ্টিক আৰু ধেমাজি ডিষ্ট্ৰিক হৈ আমি শিৱসাগৰলৈ যাব লাগিব এইটো আমি ঘৰতে গাড়ীটো উঠিলোঁ আৰু গৈ শিৱসাগৰত আমি নামিব পৰা সুবিধাটো আমাৰ আছে এতিয়া আমি শিৱসাগৰত ৰজাদিনীয়া আহোম ৰজাৰ দিনৰ পুৰণি কীৰ্তিচিহ্নৰূপে আমি কেইবাটাও আমি বস্তু চাবলৈ পাওঁ জয়সাগৰত প্ৰথম সোমালোঁ জয়সাগৰত ৰংঘৰ চালোঁ ৰংঘৰতে প্ৰথম বিহু স্থাপন কৰিছিলে ৰংঘৰত চাই মেলি আকৌ আমি তলাতল ঘৰলৈ গ'লোঁ ৰজাইনো কি ঘৰ বনাই থৈছে বা কেনেকৈনো সোমাব পাৰি বা কেনেকেৈনো ওলাব পাৰি তলাতল ঘৰ ঘৰত গ'লোঁ তলাতল ঘৰ সৌন্দৰ্যখিনি চালোঁ চাই পেলাই আহি আমি জয়সাগৰ পুখুৰী চালো পুখুৰীটো বহুত ডাঙৰ হয় আমি জয়সাগৰ পুখুৰীৰ পাৰতে জয়মতীক ফাঁচি দিয়া জেৰেঙা পথাৰ পালোঁ আৰু জেৰেঙা পথাৰৰ পৰা আহি আমি শিৱসাগৰত পালোহি মেইন টাউন টাউনৰ কাষতে ৰজাই বনাই থৈ যোৱা শিৱদৌল শিৱসাগৰ নামটো য'ৰ পৰা আৱিষ্কাৰ হৈছে আমি সেই শিৱসাগৰৰ শিৱদৌল পৰিদৰ্শন কৰিলোঁ তাত বহুত ৰজাদিনীয়া ছবি অংকন কৰি থৈ থোৱা আছে আৰু ৱালবিলাকত আৰু দৌলটোত আগৰ ৰজাই হাঁহ কণী বৰা চাউল মাটিমাহ সানি পেলাই দৌলটো বনাইছিলে আৰু দৌলটোৰ ওপৰত এটা ডাঙৰ সোণৰ কলচী আছে আৰু কলচীটো এটা ছাইডে বেকা হৈ আছে বেকা হৈ আছে তাক কলচীটো নিবৰ কাৰণে গুলিয়াইছিলে গুলিয়াওঁতে কলচীটো বেকা হৈ থাকিলে আৰু দৌলটোৰ দৌলটোৰ কাষত এটা বহুত ডাঙৰ

পুখুৰীটোৰ পাৰত কিছুমান পাৰ্ক আছে আৰু সেই পুখুৰীটোত পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে মাছবিলাকক মাছবিলাক আমাৰ পৰ্যটক হিচাপে যিবিলাক ফুৰিবলৈ যায় সেই ফুৰিবলৈ যোৱা লোকসকলে মাছবিলাকক খাদ্য দিয়ে খাবৰ কাৰণে আৰু ছাইডত এটা মন্দিৰ আছে শনি মন্দিৰ আছে শনি মন্দিৰত শনি লাগিছে বুলি শৰাই সঁফুৰা দিয়া হয় শনিটো ভাঙিবৰ কাৰণে

চিৱসাগৰৰ পৰা মন্দিৰ পৰিদৰ্শন কৰি

গড়গাঁও গ'লোঁ গড়গাঁৱত এটা ডাঙৰ গড় বান্ধি থৈছিলে আৰু গড়গাঁৱৰ পৰা গৈ আমি প্ৰথম আহোমৰ ৰাজধানী আছিলে গড়গাঁও আৰু গড়গাঁৱৰপৰা গৈ পেলাই আমি চৰাইদেউ পালোঁ চৰাইদেউত মৈদাম আছে আহোমৰ ৰাজধানী চৰাইদেউ চৰাইদেউ পৰিভ্ৰমণ কৰি আহিলোঁ তাত বহুত ৰজাদিনীয়া সা সম্পত্তি আছে আৰু সা সম্পত্তিবিলাক চালোঁ চাই পেলাই আহি আমি আকৌ শিৱসাগৰ অ' এন জি চি বুলি এটা কোম্পেনী আছে আৰু অ' এন জি চি এ মাটি তলৰপৰা কেনেকৈ খাৰুৱা তেলটো উলিয়াই অ' এন জি চি এ ৰিগ চিষ্টেমত বহুৱাই তেল উলিয়াই মাটিৰ তলৰ পৰা আৰু ডাঙৰ ডাঙৰ গাড়ী আছে যিবিলাক গাড়ীয়ে তলৰ পৰা তেল উলিয়াই আনি তেল শোধন কৰিবৰ কাৰণে পঠায় তাত বহুত কোদেল পোৱা যায়

সেইবিলাক চাই মেলি আহিলোঁ আহি পেলাই আকৌ টাউন পালোহি টাউনত সোমাই কেইবাঠাইতো ঘূৰি পেলাই আহি আমি ফুকন নগৰ পালোহি ফুকন নগৰত সোমালোঁ ফুকন নগৰত অ' এন জি চি ৰ যিটো মেইন অফিচ মেইন অফিচত আহিলোঁ কেনেকৈ দেশ বিদেশৰ পৰা পাইপ আনিছে বা সা সামগ্ৰী আনিছে সেইখিনি চালোঁ চাই পেলাই আহি আমি ভাত পানী খালোঁ হোটেলত সোমাই থাকিলোঁ থাকি পেলাই আকৌ মাজুলীলৈ আহিবৰ কাৰণে আমি আহি নিমাটি পালোহি নিমাটি পায় ফেৰীত উঠিলোঁ ফেৰী ঘাটৰ পৰা আকৌ মাজুলি পালোঁহি